মোৰ গাঁওখনৰ নাম হৈছে নৰাগাঁও লখিমপুৰ জিলাৰ পূৱ প্ৰান্তত অৱস্থিত আৰু মোৰ গাঁওখনত এটা নামঘৰ এটা সংঘৰ আৰু এখন বিদ্যালয় আছে আৰু আমাৰ নৰাগাঁও গাঁওখনত সৰ্বমুঠ এশ দহঘৰ মানুহ আছে